যোগাসন হৈছে আমাৰ শৰীৰৰ শাৰীৰিক সুস্থ ৰখাৰ কাৰণে এটা অভ্যাস অকল শাৰীৰিক সুস্থ ৰখাই যোগাসনৰ উদ্দেশ্য নহয় ইয়াৰ বাবে আমাৰ মন মগজু মানে শীতল হৈ থাকে আৰু ৰাস খং আদি নোহোৱা হৈ যায় সেইকাৰণে সদায় যোগাসন কৰিব লাগে যোগাসন সদায় কৰি থাকিলে নিজৰ মন মগজুৰ লগতে আমাৰ শাৰীৰিক মানসিক সকলো দিশৰপৰা শান্তি অনুভৱ কৰা যায় ইয়াৰ এই ইয়াৰ লগতে আমাৰ মন প্ৰফুল্ল থাকে সেইকাৰণে মই সদায় যোগাসন কৰোঁ মই সোনকালে ৰাতিপুৱা শুই উঠি কমেও দুই তিনি কিলোমিটাৰ খোজকাঢ়োঁ তাৰ পিছত আহি এখন ফিল্ডত যোগাসন কৰোঁ লগতে আমাৰ ওচৰৰ দুই চাৰিজন একেলগে হৈ সকলোৱে মিলি যোগাসন কৰোঁ আৰু এই যোগাসনৰ ফলত নিজৰ মন মগজু শীতল হৈ থাকে আৰু শাৰীৰিক গঠনো গঠনত বহুত উপকাৰ হয় সেইকাৰণে সদায় যোগাসন কৰিব লাগে যোগাসনৰ বিষয়ে আৰু বহুত ক'ব লগা থাকে কিন্তু যোগাসনে মানুহৰ মন মগজুক সদায় শীতল ৰাখে সেইকাৰণে আমাৰ ৰাগ খং আদি নোহোৱা হয় লগতে আমাৰ পৰিয়ালৰ সকলোৰে যোগাসনৰ এটা অভ্যাস হৈ গৈছে নিতৌ ৰাতিপুৱা যোগাসন আৰু আবেলি যোগাসন আমি ঘৰৰ সকলে মিলি একেলগে কৰা হয় এই যোগাসনৰ ফলত ঘৰখনৰ সকলো মানুহৰে ৰাগ খং নোহোৱা হৈছে আৰু এই মন শৰীৰ আদি গঠন সদায় মানে সুস্থভাৱে আছে